হেল্ল' নমষ্কাৰ শৰ্মা গেছ এজেঞ্চিত লাগিছেনে বাৰু হয় মই অনামিকা বৰুৱাই কৈছোঁ মই আপোনাৰ ওচৰত এটা গেছৰ চিলিণ্ডাৰ বুকিং কৰিছিলোঁ যোৱা হা যোৱা পৰহি হয় পাঁচ ন সাত এক শূন্য শূন্য দুই তিনি নম্বৰত হয় হয় হয় আপুনি কাইণ্ডলি মোক চেক কৰি জনাব পাৰিব নেকি আপুনি কম্পিউটাৰটো খুলি মোক এবাৰ জনাওকচোন আপুনি ব্যস্ত হৈ আছে অ' আপোনাৰ এজেঞ্চিত মানুহ আহিছে কাইণ্ডলি মোক কামটো অকণমান লৰালৰি কৰি দিব পাৰিব নেকি হয় মও অকণমান মানে ব্যস্ত হৈ আছিলোঁ সময় খুব কম আছে মোৰ হাতত মোৰ ঘৰত মানে ৰন্ধন গেছৰ এতিয়া প্ৰয়োজন হোৱা নাই হ'লেই মই আপোনাৰ লগত নিশ্চয়কৈ যোগাযোগ কৰিম বৰ্তমান সময়ত মোৰ প্ৰয়োজন নাই কাৰণে মই অৰ্ডাৰটো কেঞ্চেল কৰিব বিচাৰিছোঁ

আপোনালোকৰ তালে মৈ গৈছো আপোনালোকৰ মামাৰ ছোৱালীজনীৰ লগত হয় হয় চিনি পাব ছাগে মোক দেখিলে হয় আপুনি কম্পিউটাৰটো খুলকচোন কাইণ্ডলি পাঁচ মিনিটৰ কাম মোক চাইপেলাই জনাওক হয় শুনি আছোঁ হয় আপোনাৰ তাৰপৰাই লোৱা হয় হয় অঁ গেছ আপোনাৰ তাতে ভৰোৱা হয় মোৰ হয় হয় হয় মোৰ বুক কৰা আছিল অঁ আপুনি সেইটো চাই দিলেই হ'ব সেইটো মানে এতিয়া মোক প্ৰয়োজন নাই অহা মাহত হলও মানে হ'ব মোৰ গেছটো সেইটোৰ কাৰণে আপোনাৰ লগত যোগাযোগ কৰিছিলোঁ হয় মই আপোনাৰ মামাৰ ছোৱালীৰ লগৰে

হয় মই গোলাঘাটৰে হয় ভালে আছে নহয় হয় হয় অঁ

হয় হয়

হয় বাৰু নিশ্চয় হয় তাইৰ লগত যোগাযোগ আছে মই আৰু তাই একে লগৰে হয় অঁ কেঞ্চেল হৈছে ন ধন্যবাদ হয় হয় কথা পাতি ভাল লাগিলে নিশ্চয় যাম নিশ্চয়